মই ফটোগ্ৰাফী কৰিবলৈটো প্ৰায় জেগা ঘূৰিয়ে থাকোঁ তথাপিও এতিয়া যাব মন গৈছে মন যায় শ্বিলং যাবলৈ মন যায় চেৰাপুঞ্জী যাবলৈ মন যায় ডাউকী যাবলৈ মন যায় তিনিচুকীয়াৰ এটা জাগা আছে ভিতৰৰ ফালে তাতে যাব মন যায় এইফালে আপোনাৰ ব্ৰহ্মপুত্ৰৰ পাৰত আমি মাজে সময়ে এইবিলাক ফটোগ্ৰাফী কৰিয়ে থাকোঁ আৰু তেজপুৰ যাবলৈ তেজপুৰত এখন জাহাজ ঘাট আছে তেজপুৰ যাবলৈ মন গৈ আছে ৰিচেণ্টলি যাম বুলি মানে প্লেন কৰি আছোঁ নেক্সট আকৌ এই মেঘালয় যাম মেঘালয় যাব মন গৈ আছে আকৌ এইফালে আপোনাৰ এয়াৰপৰ্ট ছাইডত এটা জাগা আছে আমি তাতে চুটিঙ টুটিঙ কৰিব যাওঁ ৰাণী বুলি কয় সেই তাতে আমি যাওঁ তাৰপিছত আপোনাৰ তাৰপিছত আপোনাৰ আছে হিমালয় হিমালয় যাব যাব ইচ্ছা আছে ৰাজস্থান যাব আছে সাগৰৰ পাৰত বোম্বাইৰ সাগৰ পাৰত যাব মন গৈ আছে আৰু দেলহীৰ ছাইডটোতো যাবলৈ মন যায়ে দেলহী বুলি ক'লেটো আৰু কথায়ে নাই ঠেং দাঙিয়েই থাকোঁ আমি সেইটো ছাইডেও যাব মন আছে তেনেকে আৰু চাই আছোঁ ক'ত ক'ত যাব পাৰোঁ